মোৰ আগৰ যিটো লেপটপ আছিল সেই লেপটপটো পুৰণা হৈছেগৈ আৰু নতুন এটা ল'বৰ বাবে মই ৱেবচাইতলৈ গ'লোঁ ৱেবচাইটত দেখিলোঁ যে এটা লেপটপৰ দাম টুৱেণ্টি থাউচেণ্ড আৰু সেইটো টুৱেনটি পাৰ্চেণ্ট লেচ কৰি চিক্সটিন থাউচেণ্ডত দি আছে আৰু লগত অফাৰ হিচাপে দিছে এটা ভাল পাৱাৰ বেংক দিছে আৰু এডাল ভাল হেডফোন আৰু এটা সুন্দৰ চাৰ্জাৰ আৰু এটা ভাল মেমৰী কাৰ্ডো আছে সেইকাৰণে মই এইটো সোনকালে অৰ্ডাৰটো কৰি দিলোঁ অৰ্ডাৰ কৰাৰ সাতদিনৰ পিছত দিম বুলি কৈছিলে কিন্তু সোনকালেই পালোঁ আৰু ৰিটাৰ্ন পলিচিটো ইয়াৰ সুন্দৰ আছিল আৰু ইয়াত পোৱা যিকেইটা স্পীকাৰ আছে সেইটো বহুত ভাল আগৰটোতকৈ কেমেৰাটোও বহুত ভাল আৰু নেটৱৰ্কৰ কাৰণে কোনো সমস্যাৰ সৃষ্টি হোৱা নাই তাৰপিছত তাৰ যিটো চফটৱেৰ আছে চফটৱেৰটো অতি সুন্দৰ আৰু সেইকাৰণে আৰু বেটেৰীটো মই দুদিন যেতিয়া চাৰ্জ দিওঁ তেতিয়া হয়তো কেইবা দিনৰ কাৰণে চলে আগৰ যিটো পুৰণা লেপটপ আছিলে সেইটো সোনকালে বেটেৰীটো ডাউন হৈ যায় সেইকাৰণে মই ভাবিছোঁ এনেকুৱা এটা যদি লেপটপ ব্যৱহাৰ কৰি ভাল পাইছোঁ কাৰণ আৰু আনে সুধিলেও যে আপোনাৰ লেপটপটো কেনেকুৱা পাইছে কি কথা তেতিয়া মই সুন্দৰকৈ বুজাই দিছিলোঁ আৰু তেওঁলোককো এইটো ৱেবচাইটৰ পৰাই লেপটপ ল'বৰ কাৰণে তেওঁলোককো মই জনাইছিলোঁ